আমি ফুৰিবলৈ যাওঁতে ভ্ৰমণৰ সময়ত লগত নিয়া কেইবিধমান লাগতিয়াল বস্তু বুলি মই ভাবোঁ যে ক'ৰবাত ফুৰিবলৈ গ'লে নিজৰ লাগতিয়াল বমি নোহোৱা টেবলেট আৰু খাবলৈ গৰম পানী লগত কিবা খোৱা বস্তু আৰু ঠাণ্ডাৰ সময়ত যেতিয়া আমি ভ্ৰমণ কৰোঁ তেতিয়া চুৱেটাৰ জেকেট বিভিন্ন ধৰণৰ মাফলাৰ টুপি ইত্যাদি আমি লগত নিব লাগে বুলি মই ভাবোঁ আমাৰ ধৰি লওক ফুৰিবলৈ যোৱাৰ সময়ত ভ্ৰমণৰ সময়ত বিভিন্ন ধৰণৰ লাগতিয়াল বস্তু দৰকাৰ হয় যেনে ধৰক আমাৰ ছোৱালীসকলৰ বাবে কিছুমান লাগতিয়াল বস্তু নিজৰ নিজাববীয়া তাৰপিছত আকৌ যদি কলেজৰ পৰা ভ্ৰমণৰ সময়ত নিয়ে তেতিয়া আমাৰ লাগতিয়াল কিবা প্ৰজেক্টৰ কাৰণে কিতাপ বহি নোটবুক নিজৰ নিজৰ লগত এটা পেন আৰু এটা বেগত সেই সকলোবিলাক বস্তু ভৰাই নিব লাগে বুলি মই ভাবোঁ ভ্ৰমণ কৰিবলৈ সময়ত আমাৰ বেগ মাফলাৰ ঠাণ্ডাদিনত আদি আমি লাগতিয়ালবোৰ নিব লাগে যেতিয়া নেকি ক'ৰবাত ফুৰিবলৈ যাওঁ তেতিয়া বিভিন্ন ধৰণৰ ধৰি লওক সাজপাৰ আমাৰ যিকেইটা যিবিলাক মানে লাগতিয়াল হয় আৰু এইবিলাক নিব লাগে বুলি মই ভাবোঁ চুৱেটাৰ জেকেট ঠাণ্ডাৰ সময়ত গৰমৰ সময়ত নিজৰ গৰম পানী ইত্যাদিবিলাক আমাৰ বাবে বহুত ইম্পৰ্টেণ্ট লাগতিয়াল হয় বা তেনেকুৱা ধৰণৰ ভ্ৰমণ যেতিয়া কৰোঁ গাড়ীত আমাৰ মূৰ ঘূৰণি হয় নিজৰ লাগতিয়াল যেনেকৈ বেমাৰ সেই বেমাৰসমূহৰ পৰা ৰক্ষা পাবলৈ নিজৰ দৰৱ পাতিবিলাক নিজৰ লাগতিয়াল বস্তুবিলাক নিজৰ লগত ৰাখি ৰাখিব লাগে সেইটো ভ্ৰমণৰ সময়ত আমাৰ বহুত লাগতিয়াল কথা যে আমি নিজৰ বেমাৰৰ ওপৰত ডিপেণ্ড কৰি যিবিলাক বস্তু ল'ব লাগে সেই বস্তুখিনি মানে আমি কেনেকৈ চেফটিকৈ এটা বেগত ভৰাই আমি ল'ব পাৰোঁ যাতে আমাৰ একো বাটত যাওঁতে প্ৰব্লেম নহয় আৰু যেতিয়া কলেজৰ পৰা আমাক ভ্ৰমণত নিয়ে তেতিয়া আমাৰ নিজৰ ন'টবুক ইম্পৰ্টেণ্টলি ন'টবুক আৰু পেন কিতাপ বহি ইত্যাদিবিলাক আমি কিবা নোট কৰিবলৈ হ'লে প্ৰজেক্টৰ বহি ইত্যাদিবিলাক নিব লাগে বুলি ভাবোঁ তেতিয়া হয়তো আমাৰ একো দিগদাৰ নহ'ব ভ্ৰমণৰ সময়ত যেতিয়া নেকি আমাৰ সেইবিলাক লাগতিয়াল বস্তুবিলাক আমাৰ ঘৰত লগতে থাকিব ভাত নিজৰ খোৱা বস্তু কিবা ভোক লাগিলে ভ্ৰমণৰ সময়ত খাবলৈ নিজৰ লগত লাগতিয়াল ৰুটি ভাত ইত্যাদিবিলাক নিজৰ বাবে যিমান মানে উপযুক্ত হয় সেইবিলাক লগত লৈ যাব লাগে বুলি মই ভাবোঁ ভ্ৰমণৰ সময়ত আচলতে ইমানেই এনেকুৱাই লাগতিয়াল বস্তুবিলাক নিব লাগে ছোৱালীবিলাকৰ বাবে লি মানে নিজৰ আৰু ইম্পৰ্টেণ্টলি যিবিলাক হয় সেইবিলাক কাপোৰ কানি কিবা মন্দিৰ চন্দিৰত যদি ভ্ৰমণ কৰা হয় তেতিয়া নিজৰ লাগতিয়াল ইম্পৰ্টেণ্টলি বেগ ফণি আইনা এইবিলাক নিজৰ লাগতিয়াল বস্তুবিলাক চাব লাগে বুলি মই ভাবোঁ তো এইকেইটা ভ্ৰমণৰ সময়ত আমাৰ বহুত লাগতিয়াল হয় ইম্পৰ্টেণ্টলি হয় বুলি মই ভাবোঁ যেতিয়া আমি ভ্ৰমণৰ সময়ত কিবা মানে এক্সট্ৰেক্টলি ল'ব পাৰোঁ ছ' তেনেকৈ আৰু মানে ভ্ৰমণৰ সময়ত নিব লাগে আমাৰ যিবিলাক লাগতিয়াল বস্তু হয় সেইবিলাক বুলি মই ভাবোঁ আৰু নিজৰ ছেফটিকে যিবিলাক নিব লাগে বেগ ইত্যাদিবিলাক বেগত ভৰাই নিয়া পানী বটল পানী বটল ভৰাই নিবলৈ আমাক বেগটো লাগে তেনেকেই আমি নিব লাগে আৰু ভালকৈ সেইবোৰ ন'টবুকবোৰ নোট কৰিব লাগে আমি যেতিয়া ভ্ৰমণৰ সময়ত যাওঁ তেতিয়া আমি এইবোৰ নোটবুকবোৰ মানে ৰেগুলাৰলি এইবোৰ নিব লাগে বুলি মই ভাবোঁ আৰু যেতিয়া নেকি আমাৰ সেইবিলাক বহুত ইম্পৰ্টেণ্টলি হয় তেতিয়া বেগ ফণি ইত্যাদিবোৰ আমি নিব লাগে লগত এক্সুৱেলি মানে সেইকেইটা বহুত ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে ছ' এইকেইটা বস্তু আমি নিব লাগে মূৰ চূৰ ঘূৰালে নিজৰ লাগতিয়াল টেবলেট পানী বটল গৰম পানী বটল ইত্যাদিবোৰ নিব লাগে বুলি মই ভাবোঁ ছ' পেই নিজৰ লগত পেন লাগে নোটবুক লাগে ইত্যাদি মানে লাগে আৰু আমাৰ লগত ছ' মানে এইখিনিয়ে বহুত ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে মানে গৰম পানী নিব লাগে টিফিন বক্স এটা নিব লাগে এইখিনি বস্তু বহুত ধুনীয়াকৈ আমি নিব লাগে তো আমি নিজৰ মানে যেতিয়া ভ্ৰমণ কৰিবলৈ ক'ৰবালৈ যাওঁ তেতিয়া নিজৰ বস্তুখিনি নিজে আমি ছেফটিকৈ ভৰাই ৰাখিব লাগে ইম্পৰ্টেণ্টলি আমি যাতে সেইটো পাহৰি যাব নালাগে যাতে আমি ভ্ৰমণৰ সময়ত কিবা এটা বস্তু পা পাহৰি থাকি যাওঁ যাতে আমাৰ ভ্ৰমণৰ সময়ত কিবা এটা বেয়া মানে কিবা ছিটুৱেশ্যন এটা আহক সেইটো আমি ফে নকৰিবৰ কাৰণে আমি এই নিজৰ লাগতিয়াল বস্তুখিনি আমি লগত নিবই লাগে এইটো আমাৰ বহুত ইম্পৰ্টেণ্টলি এটা কথা হয় যাতে আমি এই বস্তুবিলাক আমি লগত লৈ যাব পাৰোঁ ভালকৈ ধুনীয়াকৈ নিজৰ টাইমটোক নিজৰ লগত লৈ ভালকৈ আমি এইবিলাক বস্তু ভৰাই ল'ব লাগে নোটবুক নিজৰ পানী বটল এটা টিফিন বক্স এইসকল আমাৰ বাবে বহুত লাগতিয়াল হয় ছ' এতিয়া আমি ভ্ৰমণ কৰা সময়ত এইবিলাকে আমাৰ লাগতিয়াল বস্তু মানে ভাবোঁ আৰু আৰু যেতিয়া বেগটো নিজৰ লগত থাকিব নহয় সেই বেগটো তেতিয়া মানে এটা মানে আছে আৰু মোৰ লগত বস্তুটো সেইটো নিচিনা লাগে ধৰি লওক নিজৰ টিফিন বক্সটো যদি লগত থাকে তেতিয়া মানে কিবা এটা বস্তু তোমাৰ মূৰ ঘূৰাইছে তেতিয়া ধৰি লওক পটককৈ সেই বস্তুটো মানে খাই দিব পৰা হয় তেতিয়া একোতো আমাৰ কাৰণে একো প্ৰব্লেম ফিল নহয় আৰু যেতিয়া লগত পানী বটলটো থাকে তুমি টেবলেটটো যেতিয়া তোমাৰ লগত থাকে মূৰ চূৰ ঘূৰালে সেই টেবলেটটো যদি খাব পাৰোঁ তেতিয়া আমাৰ কাৰণে বহুত মানে ভাল হয় আৰু তেতিয়া নিজৰ স্বাস্থ্যটোৰ ওপৰত নিজে যতন ৰাখিব লাগিব ভ্ৰমণৰ সময়ত আমাৰ লগত মা দেউতাটো কোনো নাথাকে তেতিয়া নেকি নিজৰ যতনটো নিজে ল'ব লাগে সেইটোৱে ভাবোঁ আৰু এইকেইটা বস্তু লাগতিয়াল হয় বুলি ভ্ৰমণৰ সময়ত যেতিয়া মূৰ ঘূৰাই তেতিয়া আমি টেবলেটটো খাব লাগে আৰু যেতিয়া সেই টেবলেটটো খাবলৈ হয় আমাৰ তেতিয়া পানী দৰকাৰ হয় আৰু আমি সেই পানী বটলটো পাম ক'ত যেতিয়া এনেকৈ আমি লগত নিম ন তেতিয়াহে আমি সেই পানী বটলটো পাম ছ' আমি এনেকৈ এডিক্টেড কৰিব লাগে যে আমাৰ যাতে কোনো একো প্ৰব্লেম নহয় ভ্ৰমণৰ সময়ত আমাৰ গোটেই বস্তুবিলাক যাতে আমাৰ লগত থাকে এইটো বস্তু মানে আমি এইটো চাব লাগে আৰু যাতে এইটো হৈ থাকে মানে এক্জেক্টলি এইটো হয় বা কিবা এটা হয় মানে আমাৰ এইটো হ'ব লাগে আৰু নহ'লে আমাৰ ভ্ৰমণৰ সময়ত দেখোন প্ৰব্লেমেই হ'ব আমি যদি এইবোৰখিনি বস্তু নিনিওঁ ছ' মই ভাবোঁ কি আমাৰ বেগ পানী বটল টিফিন বক্স নোটবুক কিবা যদি আমাক প্ৰজেক্টৰ ওপৰত ফুৰাবলৈ নিলে ভ্ৰমণ কৰিবলৈ নিলে তেতিয়া আমিতো সেই প্ৰজেক্টটোৰ ওপৰত লিখিব লাগিব ভালকৈ বুজাব লাগিব তেতিয়াহে আমি প্ৰজেক্টৰ ওপৰত লিখিবলৈ ক'ত নোটবুক পাম তেতিয়া আমি ঘৰৰ পৰা লৈ যাব লাগিব ভ্ৰমণৰ সময়ত এই নোটবুকখন তেতিয়া সেইটো আমি পাম ন দিবলৈ সেইটো কাৰণে ভাবোঁ যে মই ন'টবুকখনো বহুত ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে আৰু আমাৰ নিজৰ লাগতিয়াল সেই বস্তুখিনি আমাৰ লগত নিব লাগে বুলি মই ভাবোঁ ছ' সেইটোৱে আমি আমি ভ্ৰমণৰ সময়ত লগত নিয়া সেইকেইটা বস্তু বহুত বেছি ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ মানে যেতিয়া নেকি সেইকেইটা বস্তু আমাৰ লগত নিবই লাগিব আৰু যদি নিনো আমাৰ তেতিয়াহ'লে বহুত প্ৰব্লেম হ'ব পাৰে সেইটো কাৰণে মানে এইকেইটা বস্তু নিব লগত নিব লাগে আৰু ধৰি লওক বেগ টিফিন ইত্যাদিবোৰ পেনটো পেনটো ঘপককৈ যদি কিবা এটা আমি লিখিবলৈ হয় তেতিয়া সেই পেনটো আমাৰ লগত নিবলৈ লাগে তেতিয়া সেই পেনটো আমি লিখিব পাৰিম সেইবোৰ নোটবুকখনত আমাৰ নিজৰববীয়াকৈ সেইটো কাৰণেতো আমি ভ্ৰমণৰ সময়ত মানুহবিলাকে সেইবোৰ বস্তু নিব লাগে মানে নিব লাগে বুলি মই ভাবোঁ আৰু এই পানী বটল পেন এইবিলাক বস্তুবিলাক নহ'লেনো আমি ভ্ৰমণৰ সময়ত বহুত ধৰণৰ প্ৰব্লেম ফিল কৰিব লাগিব তেনেকুৱা এটা মানে পানী বটল অঁ বেগ চেগ এইবোৰ নিব লাগে বুলি মই ভাবোঁ আৰু এডিক্টেড কৰিব লাগে বুলি মই ভাবোঁ আৰু ছ' এইকেইটাই আমি ভ্ৰমণৰ সময়ত লগত নিয়া কেইবিধমান লাগতিয়াল বস্তু আৰু সেইকাৰণে আমি এই লাগতিয়াল বস্তুবিলাক নিব লাগে বুলি মই ভাবোঁ